মোক আকৰ্ষিত কৰা যিকোনো এটা তৰা বা গ্ৰহৰ বিষয়ে যদি কও সকলোৱে জানে যে পৃথিৱীখন যিটো গ্ৰহ আমাৰ যিটো গ্ৰহ পৃথিৱী সেই গ্ৰহটো মোৰ আটাইতকৈ প্ৰিয় কাৰণ মই নিজেই পৃথিৱীখনতে বসবাস কৰি আছো গতিকে এই গ্ৰহটোতো মোৰ প্ৰিয় হ'বই প্ৰিয় এটা কাৰণেই আমাৰ চাৰিওফালটো যি দেখি আছো গছ গছনি বিভিন্ন পানী জলাশয় পাহাৰ নদ নদী এই সকলোবোৰে মনটো খুব সুন্দৰ কৰি ৰাখে বা যি আমি বায়ু অক্সিজেন পাই আছো বা বিভিন্ন ধৰণৰ বিল্ডিং হওক ঘৰ দুৱাৰ হওক গাড়ী মটৰ পাহাৰ পৰ্বত যিকোনো আকাশ মাটি এই সকলোবোৰ মোৰ প্ৰিয় কাৰণ এইবোৰ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ কাৰণ যিটো গ্ৰহত আমি জীয়াই আছো সেই গ্ৰহটো যদি এক নম্বৰতে আমি স্থান নিদিওঁ গতিকে এইটো অসন্মান জনোৱা হয় গতিকে মোৰ প্ৰিয় গ্ৰহ বা বা তৰা বুলি ক'বলৈ গ'লে পৃথিৱীখনৰ কথাই ক'ম কাৰণ এইখন পৃথিৱীতে মই জীয়াই আছো এইখন পৃথিৱীতেই পানী খাই আছো এইখন পৃথিৱীৰে অক্সিজেন লৈ আছো এইখন পৃথিৱীৰে বিভিন্ন গছ গছনিৰপৰা ফলমূল গ্ৰহণ কৰি আছো গতিকে এইখন পৃথিৱীয়ে মোৰ প্ৰিয় আৰু পৃথিৱীখনকে মই প্ৰিয় গ্ৰহ বুলি মই মানো